আমাৰ পৰিয়ালত কোনোবা বুবা বা বধিৰ মানুহ নাই হ'লেও আমাৰ অঞ্চলত কিছুমান বুবা মানুহ দেখিবলৈ পোৱা যায় পৰিয়ালৰ বাহিৰৰ আমাৰ অঞ্চলত পৰিয়ালৰ বাহিৰত কিছুমান বুবা ব্যক্তি আছে তেওঁলোকৰ সৈতে আমি যোগাযোগ কৰি পাইছোঁ আৰু আমাৰ মতে তেওঁলোকে ইমান সুবিধা পোৱা নাই চৰকাৰৰ ফালৰ পৰাও ইমান সুবিধা পোৱা নাই আৰু তেওঁলোক বোবা কাৰণে প্ৰায় গাঁৱতো গাঁৱৰ মানুহবিলাকেও ইমান গুৰুত্ব নিদিয়ে সমাজতো ইমান আগভাগ ল'ব নিদিয়ে আৰু মানুহবিলাকে মানে ৰাইজে বুবা মানুহবিলাকক ইমান পাত্তাও দিব নোখোজে কাৰণ ইহঁতে কথা ক'ব নোৱাৰে যে কথা ক'ব পাৰিলেহেঁতেন সৰু পৰা যদি কষ্ট কৰিলেহেঁতেন সৰুৰ পা যদি কথা ক'বলৈ যদি চেষ্টা কৰিলেহেঁতেন সিহঁতেও আজি হয়তো কথা ক'ব পাৰিলেহেঁতেন ইহঁতি কথা ক'ব নাজানে কাৰণেই গাঁৱতো ইহঁতক ইমান মানুহবিলাক বা ৰাইজে সুবিধা নিদিয়ে আৰু আজি চৰকাৰ সলনি হৈছে যদিও চৰকাৰেও ইহঁতৰ কাৰণে একো কৰিব পৰা নাই চৰকাৰ হৈও লাভ নাই যদি চবৰ কাৰণে একো কৰিবই নোৱাৰে আচলতে মানুহে চবকে সমান চকুৰে চাব লাগে বোবা বুলি একো নাই মানুহে কথা ক'ব নাজানিলেও বহুত কাম কৰিব পাৰে শুনি পায় বুজি পায় কিন্তু মুখখনেৰে ক'ব নাজানে মুখখন মুখখনে ক'ব নাজানিলেও সিহঁতৰ কিন্তু জ্ঞান মুখেৰে মাতিব পৰাবিলাকতকৈও বেছিকৈহে থাকে হ'লেও সিহঁতক ৰাইজে বা ভাল ভাল মানুহবিলাকে ইমান গুৰুত্ব নিদিয়ে আৰু সমাজৰ কিবা কামৰ ক্ষেত্ৰতো আগবাঢ়িবলৈ নিদিয়ে বা আগবাঢ়িব খুজিলেও বাধা দিয়ে ৰখাই থয় চৰকাৰৰে যদি কেতিয়াবা ইহঁতলৈও যদি কিবা বস্তু দিয়ে নাইবা কিবা সুবিধা দিয়ে ইহঁত ইহঁতলৈ সেইবিলাক সুবিধা আহি পোৱাৰ আগতে ডাঙৰ ডাঙৰ মানুহবিলাকেই এইবিলাক বোবাৰ সুবিধা বা এওঁলোকলে পঠিওৱা সুবিধাসমূহ তেওঁলোকে লৈ থয় এনেদৰেই বোবা মানুহসকল বহুতো পিছ পৰি যোৱা দেখা গৈছে কাৰণ ইহঁতি মুখেৰে মাত মাতিব নাজানে আৰু সমাজৰ লগত সিহঁতি মানে যুঁজিবলৈও চেষ্টা নকৰে সেইকাৰণে এইবিলাক মানুহক পিছ পৰি যোৱা দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰে ইহঁতৰ কাৰণে এখন বেলেগ আইন উলিয়াব জৰুৰী বুলি আমি ভাবোঁ